অঁ শুননা মই মানে মিছ'ত যোৱাবাৰ জীন্স এটা অৰ্ডাৰ দিছিলোঁ দেই ত' জীন্চটো মানে ভাল নাহিলে কাপোৰ কোৱালিটিটো বেয়া যোনটো ৰঙৰ দিছিলো সেইটো ৰঙৰো নাহিলে অকণমান মানে ব বগা বগা টাইপৰ আহিলে কিবা মানে ভা তাত যেনেকুৱা দেখাইছিলে তেনেকুৱা নাহিলে ভাল কালাৰটোতো ঠিকেই দেখাইছিলে বাকী ৰিভিউবোৰ ভালেই আছিলে কিয় জানো এনেকুৱা আহিলে ত' দিবলে হ'লে নেক্সট টাইম যে এনেকুৱা নিদিবি আৰু দেই লাগিলে কিনি ল'বি একেবাৰে নিজে গৈ কিনে এইবোৰ ভাল নহয় কালাৰ কেনেকুৱা আহিছে অ কোৱা কাপোৰটোতো একদম পাতল যোনটো জিন্সৰ কাপোৰ তেনেকুৱা নহয় দামটো ঠিকেই দেখাইছিলে সাতশ চৈধ্য টকা কিন্তু দামটো চাই কেনে কাপোৰটো ভাল আহিব লাগিছিলে নাহিলে জানো কেলে এনেকুৱা তাৰ আগৰবাৰ মই যোনটো দিছিলোঁ ফ্ৰক এটা দিছিলোঁ সেইটো ভালেই আহিছিলে এতিয়া এইবাৰ দিয়া জিন্চটোহে ইমান বেয়াকে আহিলে আকৌ এতিয়া ঘূৰাই দিব লাগিব এইবাৰ চাগে একেবাৰে ৰিটাৰ্নেই কৰি দিও চাগে এক্সেঞ্জ কৰি নেথাকোঁ আৰু ভাল নহয় ইমান বেয়া কাপোৰ আহিল ভাল আহিব বুলি ভাবিছিলো বাকীবোৰ ঠিক আছে কিছুমান দেখিছো ভাল ভালে গৈছে এইটো জানো কেলে এনেকুৱা আহিলে তেন্তে হ'ব